অঁ বাইদেউ কোন হয় বাৰু অঁ কওকচোন বাইদেউ অঁ অঁ ক অঁ অঁ অঁ কওকচোন বাইদেউ কিহৰনো কি সহায় লাগে আপোনাক

অঁ

অঁ অঁ আপুনি গাঁওবুঢ়াৰ পৰা কাগজ লিখাই আনিব তাৰপৰা আকৌ অৰুণোদয় এপ্লাই কৰিছিলেনে

আৰু এতিয়া নতুনকৈ যে এপ্লাই কৰিছে সেইবোৰ কৰিছেনে

অঁ অঁ অঁ আপুনি এতিয়া কন্ট্ৰলৰ চাউল পায়নে আৰু বেলেগ আপুনি জব কাৰ্ড কৰে নাই আপোনাৰ আপোনাৰ জব কাৰ্ডো হোৱা নাই এইবিলাক চৰকাৰে অঁ আপুনি অৰুণোদয় এপ্লাই কৰিব পাৰিব এতিয়া নতুনকৈ জব কাৰ্ড কৰিব পাৰিব ৰেচন কাৰ্ড আছে যদি আপুনি আৰু হেৰি এইবোৰ যে আঠমহীয়া গোটৰ যে দছ হেজাৰ দিছে সেইবোৰ কৰিছেনে চৰকাৰী আঁচনি এই অঁ অঁ মোৰ ফালৰ পৰানো কি দিম মই আপোনাক অৰুণোদয়টোকে আপোনাক মই কৰি দিম বাৰু মানে বৃদ্ধটো বৃদ্ধটো কৰাই দিব পাৰিম বাৰু বৃদ্ধটো অৰুণোদয় অঁ হেৰি অঁ অৰুণোদয় কৰাইটো কৰাই দিব পাৰিম বাৰু আৰু বৃদ্ধটো কৰাই দিম তেনেকৈ অঁ অঁ আৰু আপোনাৰ ৰেচন পায় নহ্ আপোনাৰ ল'ৰা ল'ৰাটো কি কৰে আপোনাৰ

অঁ অঁ আপোনাক

অঁ অঁ মই মানে হেৰি কৰোঁ আপোনাৰ কথা সোধোঁ বোৱাৰীজনী ল'ৰাটোক সিহঁতে কয় আকৌ মা ভালেই ভালেই তেনেকৈ কয় আকৌ মইতো নাজানো তেনেকৈ কোৱাৰ কাৰণে ভাল বুলিয়ে ভাবিছিলোঁ ভাবি আছোঁ আকৌ এইবিলাক ম সিহঁতে কয় যে ক মায়ে পায় বোলে বৃদ্ধ পায় মা চলিবলৈ তেনেকৈ একো অসুবিধা নাই অ অৰুণোদয় পায় বৃদ্ধ পায় তেনেকৈ বুলি কয় আকৌ সেইটো কাৰণে ভাবিছিলোঁ আকৌ আপুনি বোলো সেইবিলাক সুবিধা পায় মইতো নাজানো অঁ আপোনাৰ বোৱাৰীজনীয়ে আকৌ লগ পালে তেনেকৈ কয় আকৌ আপুনি যে এতিয়া বৃদ্ধ আপোনাৰ যে এতিয়া অঁ আপুনি আকৌ এতিয়া বৃদ্ধ আশ্ৰমলৈ যাব বুলি মই নাজানো নহয় আকৌ সেইবোৰ এনেকৈ গম নাপাওঁতো সিহঁতে ভাল বুলি কয় কাৰণে আকৌ সেইবিলাক মই আপোনাক সুবিধাটো কৰাই দিম বাৰু অঁ অঁ ঠিক আছে অঁ অঁ ঠিক আছে বাৰু অঁ অঁ ঠিক আছে ৰাখিছোঁ অঁ